মোৰ ক'বলৈ গ'লে সংগীত শিল্পী অসমৰ বিশেষকৈ ক'ব গ'লে ভূপেন হাজৰিকা আৰু এতিয়াৰ পৰা ক'বলৈ গ'লে মোৰ জুবিন গাৰ্গ এইকেইজন ব্যক্তিক মোৰ ভাল লাগে কাৰণ কাৰণ আমাৰ অসমৰ হৈ অসমৰ সন্তান হৈ অসমৰ বুকুত লৈ ৰচা যিবিলাক গীত তেওঁলোকে ৰচনা কৰিছে আমাৰ অসমৰ হকে মানে এইবিলাক ক'বলৈ গ'লে মানে মধুৰ শব্দৰে লিখা তেওঁলোক দুজন গায়ক চিংগাৰ হয় মানে এই দুজন গায়কৰ বিষয়ে ক'বলৈ মানে ভাষা নাই ক'বলৈ মানে সবেই জানে যে জুবিন গাৰ্গ বুলি ক'লেটো সবেই জানেই আৰু জুবিন গাৰ্গ ভূপেন হাজৰিকাৰ নাম ল'বই নালাগে আৰু ভূপেন হাজৰিকাকতো গোটেই পৃথিৱীয়ে জানে আৰু জুবিন গাৰ্গ বুলিতো ক'লে আজি নৱ প্ৰজন্ময়েতো মানে আৰু উৎসাহিত ৰূপ লয় জুবিন গাৰ্গ হৈছে এনে এজন ব্যক্তি মানে অসমৰ হকে যি সকলো কাম কৰিব পাৰে ক'বলৈ গ'লে জুবিন গাৰ্গ অসমৰ একমাত্ৰয়ে গায়িকা অসমত এক নম্বৰ গায়ক বৰ্তমান জুবিন গাৰ্গেই এতিয়া তো তেনেকুৱা আৰু আৰু ভাৰতৰো মোৰ গায়ক হিচাপে ভাল লাগে অৰিজিত সিং আটিফ আছলাম আৰু আপোনাৰ অৰিজিত সিং আটিফ আছলাম এইফালে শ্ৰেয়া ঘোষাল মহম্মদ ইৰ্ফান এওঁলোক মোটামুটি তিনি চাৰি পাঁচ গৰাকী গায়কক ভাল লাগে আৰু মোৰ মানে এই দুজন গায়কৰ বিশেষত্ব হৈছে ক'বলৈ গ'লে এজন আটিফ আছলামতো হৈছে তেওঁ পাকিস্তানৰ গায়ক তথাপি তেওঁৰ ভাল লাগে গায়কবিলাক কিন্তু অৰিজিত সিঙটো আমাৰ ভাৰতৰে হয় তো অৰিজিত সিঙৰ গানবিলাক বিৰাট ভালেই লাগে শুনি প্ৰত্যেকটো ৰোমান্তিক চং মানে তেওঁৰ গানত মানে ছোৱালী ল'ৰা সবেই ফিদা হৈ যায় না তো সেইটো কাৰণে তেওঁৰ গানবিলাক ভালেই লাগে আটিফ আছলামৰো গান ভাল লাগে কিন্তু আটিফ আছলাম এতিয়া বৰপেটাত বেন চ' বৰপেটাত বেন মানে ইণ্ডিয়াত বেন এতিয়া তো সেইটো হিচাপত আটিফ আছলামৰ গানবিলাক মানে ভালে লাগে বেয়া নালাগে আটিফ আছলাম গানৰ মানে বহুত ভাল লগা কিন্তু অৰিজিত সিঙৰ গান মানে ক'বই নালাগে অৰিজিত সিঙৰ গানবিলাক মানে বিৰাট আৰু মানে সবেই জানে অৰিজিট সিং মানে পপুলাৰ গায়ক ইণ্ডিয়াৰ সেইদিনাটো গুৱাহাটীত আহি গৈছিলে অৰিজিট সিঙে আৰু বৰপেটাততো ভাবিছিল নেকি নাহো বুলি কি বা কৰে বৰপেটাত আৰু সেনেহেন দিয়কচোন মানে আটিফ আছলাম ভাল লাগে জুবিন গাৰ্গো ভাল লাগে ভূপেন হাজৰিকাও ভাল লাগে শিল্পী ভাল ভাল শিল্পী আছে অসমতো আছে ভাৰততো আছে ক'বলৈ গ'লে বহুত ভাল ভাল তেওঁলোকৰ বিশেষ ক'বলগা সেনেকুৱা নাই আৰু তেওঁলোকে গান চানেই বিশেষত্ব মানুহবিলাকে বুজি পাব আটিফ আছলাম কোন জুবিন গাৰ্গ কোন তেওঁলোক ক'ত থাকে ক'ত কি খায় কি লয় সেইখিনি গম পাব